আমি কুঁৱাৰ পৰা পানী তুলিবলৈ আগৰ পৰা সাধাৰণতে টিংটো পানীলৈ নমাই দিওঁ আৰু সেই টিংটোত এডাল ৰছী বান্ধি লৈ কুঁৱাটোলৈ নমাই দিওঁ অথবা কেতিয়াবা এডাল বাঁহৰ মানে মাৰি বনাই পেনিও সেই মাৰিডালত টিংটো ভৰাই লৈ কুঁৱালৈ নমাই তেনেকৈও পানী তোলাৰ ব্যৱস্থা কৰিছিলোঁ আৰু এই তেনেদৰে পানী তোলাৰ ফলত আমাৰ শৰীৰটো কিছু পৰিমাণে আমি অকণমাণ কষ্ট কৰিবলগা হয় মানে কুঁৱাৰ পৰা কুঁৱাটোলৈ যেতিয়া টিংটো নমাই দিওঁ বা কুঁৱাৰ পৰা পানীখিনি যেতিয়া ভৰাই লৈ পিনি টিংটোত ভৰাই লৈ পেনি যেতিয়া ওপৰলৈ দাঙি আনো তেতিয়া যথেষ্ট আমাৰ কষ্ট হয় মানে যথেষ্ট হাতেৰে বল দিব লগা হয় সেয়েহে আজিকালি এই কুঁৱাৰ পৰা পানী তুলিবলৈ বৈদ্যুতিক মটৰ ব্যৱহাৰ কৰা হয় এই বৈদ্যুতিক মটৰ ব্যৱহাৰ কৰোঁতে যথেষ্ট কম সময়ৰ ভিতৰত অধিক পানী কুঁৱাৰ পৰা উঠাবলৈ আজিকালি মানুহ সক্ষম হৈছে সময়ো কম খৰচ হৈছে সময় সদ ব্যৱহাৰ হৈছে ফলত সদ ব্যৱহাৰ হৈছে গতিকে কম সময়তে আমি অধিক পানী ব্যৱহাৰ কৰি কৰিব পৰা ব্যৱস্থা এটা হয় কিন্তু এই মটৰ ব্যৱহাৰ কৰাৰ ফলত আমাৰ কিছুমান অসুবিধাও হয় কাৰণ এই মটৰ ব্যৱহাৰ কৰোঁতে আমি যথেষ্ট মানে কাৰেণ্টৰ বিল দিবলগা হয় ইয়াত কাৰেণ্টৰ বিল বহুত বেছি পৰিমাণে খৰচ হয় গতিকে তাৰ বাবে আমি যথেষ্ট মানে লোকচান ভৰিবলগা হয় তাৰোপৰি আমি হাতেৰে যেতিয়া পানী তোলোঁতে আমি আমাৰ হাত ভৰিবোৰ যথেষ্ট মানে ক মানে কামত খটাবলগা হয় ফলত আমাৰ তেজবোৰ চলাচল হয় গতিকে আমাৰ শৰীৰটো তেতিয়া ভালে থাকে কিন্তু এতিয়া মটৰ ব্যৱহাৰ কৰাৰ ফলত আমাৰ সেইখিনি কষ্ট নোহোৱা হৈছে ফলত কি হৈছে আমাৰ বেমাৰ আজাৰে মানুহক মানে ব্য়তি ব্যতিব্যস্ত কৰি তুলিছে গতিকে আজিকালি মানুহৰ এই এনেকুৱা কিছুমান কাৰণত বেমাৰ আজাৰ হোৱাৰ পৰিমাণটো বেছি হৈছে